আমিতো গাঁৱৰ মানুহ আমাৰতো চাকৰি বুলিবলৈ একো নাই এই গৰু ছা গৰু এটা পুহিলোঁ এই ছাগলী এটাকে পুহিলোঁ বোলে হাঁহ কুকুৰাটাকে পুহিলোঁ সেইবোৰহে আমাৰ উপাৰ্জনৰ পথ অকল পুহিলেও নহ'ব এতিয়া গৰুজনী পুহিলোঁ আৰু পুহিছোঁ বুলি তাইক বান্ধি থৈ দিলে নহ'ব তাইক সময়মতে দানা দিব লাগিব সময়মতে দানা পানী দিছোঁ বোলে এই সময়মতে লৰাই সেইটোও মই চাব লাগিব তেতিয়াহে মোক কিবা এটা ওলাব তাই এতিয়া গাখীৰকণ দিয়ে তাইৰ গাখীৰকণ খা পাবলৈ হ'লে তাইক সময়মতে মই দানাপানী দিবই লাগিব তেতিয়াহে গাখীৰকণ দিব আৰু যিকণ গাখীৰ বিকো সেইকণ গাখীৰ বিকি তেতিয়াহে দুটকা উপাৰ্জন কৰিব পাৰিম তেনেকৈ ধৰা এতিয়া কুকুৰা এটাকে পুহিলোঁ যেনিবা কুকুৰাটো পুহি থ'লেতো নহ'ব কুকুৰাকেইটাই ধান চাউল খাইছেনে সময়মতে দিছোঁনে বোলে এই বেজি এটাকে দিব লাগে সেইটোতো মই সময়মতে দিবই লাগিব তেতিয়া সেয়া কুকুৰাকেইটা ডাঙৰ হ'ব সোনকালে বোলে এই বিকিছোঁ বোলে দুটকা পাইছোঁ সেইটোও মোৰ উপাৰ্জনৰ তেনেকৈ উপাৰ্জন হ'ব ধৰা তোমাৰ ছাগলী ছাগলী মানে পুহিলেও নহ'ব ছাগলীজনী বোলে সময়মতে বান্ধিব পাৰিছোঁনে সময়মতে ঘাঁহ বন খাইছেনে সেইটো চাব লাগিব বোলে ভিটামিন এটাকে দিব হ'ল মই সেইটো সময়মতে দিব লাগিব তেতিয়াহে সোনকালে বাঢ়ি যাব ছাগলী আৰু তেতিয়াহে মই বোলে এই ছাগলী এটাকে বিকিছোঁ সেইটোও এটা মোৰ উপাৰ্জন তেনেকৈ উপাৰ্জন কৰিবলৈ হ'লে কষ্টও কৰিব লাগিব সময়মতে দানা পানী দিব লাগিব আৰু চাব লাগিব বহুত এতিয়া ধৰা তোমাৰ ধান খেতিকে যেনিবা কৰিলোঁ ধান খেতিটো ধৰা কৰি পেলাই মোৰ ঘৰতো খাবলৈ হ'ল বিকিবলৈও হ'ল সেইটোতো মই এটা উপাৰ্জনৰ পথেই ধান বিক্ৰী কৰিলোঁ বিক্ৰী কৰিবলৈ হ'লে বোলে ধানকেইটাও অকল পাৰি থলেতো নহ'ব সময়মতে হাল বোৱাব লাগিব সময়মতে হাল বোৱাৰ সময়মতে ৰুব লাগিব ধৰা তোমাৰ বোলে দৰৱ অকণকে মাৰিব লাগে সেইটো মই চাব লাগিব এই সাৰ মাৰিব হৈছে সাৰ মাৰিব লাগিব তেনেকৈ সাৰ চাৰ মাৰি ভালকৈ কৰিলেহে মই ধৰা বোলে ধানকেইটা ভাল হ'ল বিকিলোঁ তেতিয়াহে দুটকা পাম এনেই আৰু ঘৰতে যদি গৈ বহি থাকি পেলাই যদি খেতিটো কৰোঁতো নহ'ব উপাৰ্জন কৰিবলৈ হ'লে মানুহে কষ্ট কৰিব লাগিব আৰু চাবও লাগিব যিকোনো ক্ষেত্ৰতে বোলে ধান খেতিৰ ক্ষেত্ৰতে নহয় আজি তুমি জাতিলাও এজোপাকে ৰুইছা সেইটোতো ৰুই থ'লে নহ'ব জাতিলাওজোপাত সময়মতে সাৰ পানী দিব লাগিব মাটি চাটি চপাই দি পেলাই হেণ্ডালি এখন দিলেহে জাতিলাও লাগিব এনেই আৰু ৰুই থলেতো নহ'ব জাতিলাও লাগিলে লাগি পেলাই মই যেনিবা বিকিছোঁ বিকি যি দুটকা পাওঁ সেইটো এটা জানো মোৰ উপাৰ্জনৰ পথ নহয় যিকোনো কামতে কষ্ট কৰিব লাগিব কষ্ট কৰি ভালকৈ কৰিলেহে উপাৰ্জন হ'ব শাক পাচলিৰ ক্ষেত্ৰত এতিয়া বোলে এই বেঙেনা এজোপাকে ৰুই থওঁ ৰুই কৈ সাৰ পানী দি তেতিয়াহে মই ধৰা বোলে এই বিকিবও পাৰিছোঁ ঘৰতো খাবলৈ হ'ল ঘৰত খাবলৈও হ'ব বিকিছোঁ বুলি সেইটোও এটা মোৰ এক্সট্ৰা উপাৰ্জন সেই উপাৰ্জন কৰিবলৈ হ'লে কিছুমান কষ্ট কৰিব লাগিব আৰু যিকোনো যিকোনো খেতি কৰা হওক পশুপালন কৰা হওক সময়মতে চব বস্তুকে চাব লাগিব তেতিয়াহে মোৰ দুটকা উপাৰ্জন হ'ব